আমাৰ সম্প্ৰদায়ত বিশেষকৈ বিহু বিখ্যাত কিয়নো বিহুৰ জৰিয়তে সকলো মানুহ একেলগ হয় সকলোৱে একেলগে ফূৰ্তি কৰে নাচে গান গায় আৰু সকলোৱে নিজৰ ওচৰ চুবুৰীয়াৰ নিজৰ নিজ হাতেৰে বনোৱা তিল পিঠা লাড়ু আদি দিয়ে আৰু লগতে আলহী আহে ঘৰলৈ ঘৰলৈ আহে আৰু তেওঁলোকক আমি বিহুৱান দিওঁ নতুন কাপোৰ দিওঁ মা দেউতাসকলক সেৱা কৰোঁ ডাঙৰ বয়োজ্যেষ্ঠসকলক সেৱা কৰোঁ আৰু এইদৰে সকলোৱে আমি ফূৰ্তি কৰোঁ আৰু লগতে মুকলি বিহু অনুষ্ঠান হয় বিভিন্ন ধৰণৰ অনুষ্ঠান হয় সকলোতে আমি বহুত ফূৰ্তি কৰোঁ আৰু এইদৰে আমাৰ এই অনুষ্ঠানটোত সকলো মানুহে একেলগে ফূৰ্তি কৰে